মই বিশ্বনাথ চাৰিআালি বামগাঁৱৰ পৰা ক'লোঁ হয় মই মঞ্জুলা মেধি হয় মোৰ মানে এই অলপ দিনৰ পৰা চৰ্দি জ্বৰ কাঁহ হৈ আছে অ' দেখুৱাইছো দেখুৱাইছো যদিও মানে ভাল হোৱা নাই আপোনাৰ নামটো শুনি আছিলো অ' আপোনাক বাৰু কোনখিনিত লগ পাম কোনখনত আছিলে আপোনাৰ ফাৰ্মাচীখন বৌ বজাৰ কোন কণত হয় হয় হয় আপোনাক কিমান সময়ত গ'লে লগ পাম সদায় থাকেনে এতিয়া আপোনাক গ'লে লগ পাম

হয় হয় মানে মোৰ চৰ্দি কাঁহ হৈ থকা দিন হ'ল মাজে মাজে জ্বৰ হয় দেখাইছো দেখাইছো যদিও ভাল পোৱা নাই আপোনাৰ কথা শুনি আছিলো তাকে হোৱা মোৰ হ'ল এমাহ ডেৰ মাহ মানেই পাৰ হ'ল অ' চৰ্দিটো ভাল হোৱা নাই কাঁহ আছে তাকে ভাবিছো আপোনাক এবাৰ দেখাওঁ বুলি ভাবিছিলো সোমবাৰে ন